বৰ্তমান যুগত মোবাইল ফোনৰ বহুতো প্ৰচলিত হৈছে হোৱাৰ ফলত মোবাইল গেম বোৰ ওলাইছে তো মোবাইল গেমৰপৰা মানুহৰ লগত ভালো হৈছে বেয়াও হৈছে ভালৰ ভিতৰত হৈছে এনেকুৱা ধৰক কিছুমানে গেম খেলি পিনে নিজৰ এটা ব্যৱসায় বনাই লৈছে গেমটোক যেনেকৈ ধৰক এজন ইউটিউবাৰ নিজৰ গেমটোক প্ৰচাৰ চলাই যি যিটো গেম খেলে সেইটো গেমক প্ৰচাৰ চলাই পেনে তেখেতে ভিউৰছ গোটাই তেখেতে ইনকাম কৰিছে আৰু গেম খেলি খেলি আপোনাৰ মোবাইল গেমতো কিছুমান কম্পিটিশ্যন হয় বহুত কুটি কুটি টকালৈকে কম্পিটিশ্যন হয় সেইবিলাক কম্পিটিশ্যন খেলিও বহুতে ভাল ভাল ইনকাম কৰে তো ক'ব গ'লে সেইটো ফালৰপৰা বহুত ভালো হয় মোবাইল গেম যদি তাক ভাল ধৰে চলাব জানে তেতিয়াহ'লে মোবাইল ফোন এটাক যদি মানুহে ভালদৰে চলাব জানে গেমটোক ভালদৰে চলাব জানে তেতিয়াহ'লে বহুত ভাল ফলো পোৱা যায় কিন্তু সেই মোবাইল গেম খেলি বহুত মানুহ ধ্বংসও হৈছে তাৰমানে কেলৈ এনিটাইম যদি নিজৰ কাম বন নকৰি যদি অকল মোবাইল গেমতে যদি লাগি থাকিব ত' তেখেতসকলে অৱশ্যে মানে ধ্বংসই হ'ব কাৰণ মানুহৰ ভাল বেয়া প্ৰতিটো জেগাতেই আছে তো মোবাইল গেমৰপৰা মানুহৰ যদি আপুনি লগাতকৈ বেছি খেলিব তো নিশ্চয় বেয়া হ'ব আৰু যদি ভালদৰে খেলিবলৈ হয় মানুহৰ মাইণ্ডচেটো বহুত ধুনীয়া বনে মানুহৰ মানসিকভাৱে বহুত ইষ্ট্ৰং হয় মোবাইল গেম খেলা মানুহৰ কাৰণ তেখেতে সেইটোক যেতিয়া গেমটোত ধুনীয়াকৈ মানে খেলি আপোনাৰ মন দি হেৰি কৰে আপোনাৰ ভালদৰে যদি খেলে তেতিয়াহ'লে আপোনাৰ মানুহে উন্নতি কৰে যদি তাক লগাতকৈ বহুত বেছি এনিটাইম শুওঁতে খাওঁতে বহুতে যদি অকল মোবাইল গেমকেই খেলি থাকিব মোবাইল গেমকে খেলি থাকিব অভিয়াছলি মানুহৰ লগত বেয়াই হ'ব তো মই ভাবোঁ যে মোবাইল গেম খেলিবও লাগে আৰু বহুত বেছি খেলিবও নালাগে ভাল খেলি পিনে নিজৰ মন বেয়া লগাৰ টাইমতো আপুনি খেলিব পাৰে